মই যেতিয়া এজন শিক্ষাৰ্থী হৈ এখন নতুন চহৰত শিক্ষা লাভ কৰিবৰ বাবে যাম মই নিজেই নিশ্চিত যে মই মোৰ আধাৰ কাৰ্ড আপ টু ডে'ট কৰিব লাগিব কাৰণ আজিকালি আধাৰ কাৰ্ড অবিহনে কোনো ক্ষেত্ৰতে আমি

আমি আগু মানে শিক্ষাৰ ক্ষেত্ৰতেই হওক বা বেলেগ আমাৰ যিখিনি চৰকাৰী সা সুবিধা বা আমাৰ যিখিনি এমপ্লয় চে চৰকাৰী এমপ্লয় আমাৰ সকলোতে আধাৰ কাৰ্ড প্ৰয়োজন আৰু সেইবাবে মই শিক্ষাৰ্থী হিচাপে বা মই যি যি শিক্ষা অনুষ্ঠানত মই শিক্ষাদান কৰিবলৈ যাম মোক তাতো মোক আধাৰ কাৰ্ডৰ আপ টু ডে'ট প্ৰয়োজন হ'ব আৰু সেই গতিকে মই যেতিয়া প্ৰথম সেই নতুন চহৰখনলৈ যাম তেতিয়া মই নিজেই নিশ্চিত নহয় যে মই ক'ত আধাৰ কাৰ্ড বনাব লাগিব বা আধাৰ কাৰ্ড আপ টু ডে'ট কৰিব লাগিব মই নিজেই নিশ্চিত চিনি নাপাবও পাৰো সেইগতিকে মই প্ৰথম মই যি খন অনুষ্ঠানত মই নামভৰ্তি কৰিম সেই অনুষ্ঠানৰ শিক্ষানুষ্ঠানৰ যিসকল মোৰ শিক্ষাগুৰু সেইসকলক মই প্ৰথম মই কথাটো অৱগত কৰিম যে মই এই ইয়াত নতুন সেইবাবে মই আধাৰ কাৰ্ড আপ টু ডে'ট কৰিবৰ বাবে মই এটা অসুবিধাত পৰিছোঁ আপোনালোকে অলপ হেল্প কৰিলে মই ভাল পাম আৰু নিশ্চয় মোক শিক্ষাগুৰুসকলে সেই পৰামৰ্শ আগবঢ়াব ক'ত কি কৰিব লাগে আৰু তেতিয়া মই সেই চহৰখনলৈ গৈ যেতিয়া মই এটা ভাড়াঘৰত আশ্ৰয় ল'ম সেই ভাড়াঘৰৰ যি মালিক থাকিব সেই মালিকক মই কথাটো অৱগত কৰাব লাগিব কাৰণ মই সেই যি ঠাইত মোক তেখেতসকলে আপ টু ডে'ট কৰিব পাৰে বুলি ক'লেও মই আচলতে যাব নোৱাৰোঁ মোৰ কাৰণ চিনি নাপাওঁ আৰু নতুন যিহেতু পিছলৈ মই যাব পাৰিম প্ৰথমতেটো মোৰ অলপ অসুবিধা হ'ব কাৰণ যিহেতু মই নতুন সেইবাবে মই প্ৰথম যাব লাগিব যি ঘৰত মই থাকিম যি জেগাত মই থাকিম সেই ঠাই টুকুৰাৰ জেগাৰ যিগৰাকী মোৰ গাৰ্জেন হ'ব কাৰণ মই যি ঘৰত থাকিম আৰু সেই ঠাইটো মোৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব মানে গোটেইকেইটা বিষয় সংলগ্ন হৈ আছে আৰু সেইবাবে মই মই যেতিয়া মই সেই আধাৰ কেন্দ্ৰলৈ যাম মই নিশ্চয় মই যি য'ত যাৰ ঘৰত আশ্ৰয় ল'ম বা ভাড়া ঘৰত আশ্ৰয় ল'লে মই সেই ভাড়া ঘৰ মালিকৰ লগতে মই যাব লাগিব কাৰণ এই এতিয়া যিহেতু ডিজিটেল যুগ এই ডিজিটেল যুগত আধাৰ কাৰ্ডৰ অবিহনে কিনো বিভিন্ন মানুহ এইবিলাকত অসুবিধা হৈছে বৰ্তমান কাৰণ যিসকলে এই বিষয়ত লগত জ্ঞাত বা অকণ অলপ পঢ়া শুনা আছে তাৰ বাবে ইমান অসুবিধা নহয় কাৰণ তেখেতসকলে এই বিষয়ে অলপ জ্ঞান থাকে কিন্তু যিসকলে অনভিজ্ঞ বা অলপ নিৰক্ষ সেইসকলৰ কাৰণে কিন্তু অলপ ভাবিবলগীয়া কথা সেইসকলো অলপ চিন্তা চৰ্চা কৰিব লাগিব কাৰণ এতিয়া সে সেই গতিকে মই ভাবোঁ আধাৰ কাৰ্ড আপ টু ডে'ট কৰিবলৈ যাওঁতেই যদি অকণ পঢ়া শুনাত বিশেষকৈ পঢ়া শুনা যদি নাথাকে বা তেতিয়াও কিন্তু অসু অসুবিধাত পৰাৰ মানে থল আছে কাৰণ প্ৰতিটো খোজতেই আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় আৰু সেইবাবে অকণ মানে পঢ়া শুনাৰ লগতে অলপ সাম্য জ্ঞান এইবোৰ থাকিব লাগিব আৰু বিশেষকৈ এইবিলাকত নতুন ঠাইলৈ যেতিয়া যোৱা হয় নতুন ঠাইলৈ যোৱাৰ লগে লগে প্ৰথম আপোনাৰ সেই জেগা টুকুৰা চিনি পাবৰ কাৰণে তাত যিখিনি আগৰ চিনিয়ৰ ল'ৰা বা মোৰ মোতকৈ যিখিনি চিনিয়ৰ হ'ব বা যিখিনি মই প্ৰথম লগ পামগৈ মানুহ সেই মানুহবিলাকক মই প্ৰথম মানে জেগা টুকুৰাৰ বিষয়ে সুধি ল'ব লাগিব আৰু তেতিয়া মই বিশেষভাৱে অসু অসুবিধাত নপৰো বুলি মই ভাবিছো কাৰণ মই যেতিয়া প্ৰথমতেই যাম প্ৰথমতে গৈতো মই যিখিনি কৰিব লাগে কৰিমে কিন্তু পিছ তাৰপিছতো কিন্তু জেগাখিনিটো চিনি পাবলৈ অলপ অসুবিধা হ'ব সেইকাৰণে মই এই মই এই তেনেকুৱা কিছুমান মই সমস্যাত পৰিলে কিন্তু মই এই যিখিনি মানুহ ওচৰ মানে মোৰ সদায় লগ পাম তাত বা শিক্ষা অনুষ্ঠানত লগ পাম মই সেইখিনি কথা তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম